হয় কওক আপুনি কোনে ক'লে অঁ অঁ কওকচোন

অঁ হ'ব বাৰু

পাৰিম বাৰু তুমি কেতিয়া মানলৈ ল'গাবা অঁ

অঁ অঁ তাকে মোৰটো তোমাৰ কাইলৈ পৰহিলেটো বাৰু অলপ বেলেগত কাম লৈ থোৱা আছে তাৰ পাছদিন গ'লে হ'ব ঠিক আছে অঁ অঁ হ'ব ঠিক আছে বাৰু অঁ অঁ অঁ হ'ব মই তোমাৰ কাইলে নহ'লে এপাক গৈ চাই আহিম মই ডিউটি যোৱা আগত তুমিটো ঘৰতে থাকিবা চাগে অঁ ঠিক আছে বাৰু তেতিয়া মই কাইলে মানে গৈ তেতিয়া অঁ আছেন নাই নথকাখিনি তুমি

অঁ অঁ হ'ব পিছবেলা বাৰু মোৰ অকণ দিগদাৰ হয় মই আগবেলাতে যাম আগবেলা গৈ ঠিক আছে বাৰু মই গৈ মেলি চাই আহিম গে নথকা খিনিও মই কৈ থৈ আহিম কি কি আনিব লাগিব তেতিয়া অঁ তেতিয়া ধৰা মই সেই যিদিনা যাম আৰু সেইদিনা ডাইৰেক্ট কাম কৰিব পাৰিম অঁ হ'ব ঠিক আছে অঁ অঁ অঁ বাকী তোমাৰ সেইয়া ৱাইৰ চাইৰ কিবা কিবি ইটো সিটো সেইখিনি চাবগৈ লাগিব অঁ অঁ হ'ব বাৰু মই তোমাক চাই মেলি তেতিয়া হিচাপটো মই কাইলে গৈ মেলি দি থৈ আহিমগে

ঠিক আছে বাৰু তেতিয়া জেগাটো কোন জেগা বুলি ক'লা অঁ অঁ ঠিক আছে বাৰু মই কাইলে ওলোৱা টাইমত ফোনটো কৰি দিম নহ'লে তুমি মোক লোকেচনটো দি দিবা ঠিক আছে বাৰু